মই কবিতা আৰ্টিকল এইবিলাক লিখোঁ আৰু মই সমাজক মোৰ ফালৰ পৰা মই ভাল ভাল কথা ক'ব বিচাৰিম য'ত আন দুজনে শুনি মোৰ কথাখিনি শুনি তাৰপৰা অলপ কিবাও যদি জ্ঞান গৰিমা পায় তাত মই বহুত বেছি সুখী হওঁ সেইবাবে মই যিমান পাৰোঁ মোৰ নিজৰ ফালৰ পৰা চেষ্টা কৰি মানুহক ভাল ভাল কথা ভাল ভাল জ্ঞান দিব বিচাৰোঁ